হেল্ল' তেজপুৰ এজেঞ্চী হয় দিপক দাদা আপুনি হয় চিনি পাইছে মই মমীয়ে কৈছোঁ মই আপোনাৰ পৰা যিহেতু খুবেই গাড়ী বুক কৰিয়ে থাকোঁ আপোনাৰ এজেঞ্চীৰ পৰা হয় হয় পাইছে তে কালি মানে আমি কাজিৰঙা যাবলৈ ওলাইছোঁ মানে ফেমিলি গোটেই ফেমিলি মিলি আৰু লগতে মোৰ বন্ধুৰ ফেমিলিও যাব দুখন গাড়ী লাগিব কাজিৰঙালৈ সেয়েহে কিমান মান পৰিব এখন গাড়ীত

দাদা আপোনাৰ পৰা লৈয়েই থাকোঁ যিহেতু গাড়ীখন অলপ কম কৰক আৰু দুখন গাড়ী ল'ম যিহেতু হয় দুহেজাৰ দুহেজাৰ দাদা মই দিব নোৱাৰোঁ এখন গাড়ী আপুনি পোন্ধৰশকৈ কৰক দিয়ক নাই দাদা দুহেজাৰকৈ বেছি হয়গৈ দুখন গাড়ী লম যিহেতু অলপ কম কৰক আৰু আপোনাৰ পৰাতো আৰু বুক কৰি থাকোঁ আমি বেলেগ এজেঞ্চীততো ফোন নকৰোঁৱেই আপোনাৰ পৰাই ফোন কৰোঁ যিহেতু অলপ কম কৰক আৰু দাদা ওঠৰশ নহয় দাদা অঁ আপুনি অকল দুশ টকাহে কম কৰিছে পোন্ধৰশ টকা লওঁক দিয়ক অঁ ইমান লৈয়ে থাকোঁ যিহেতু অলপ কম কৰিব পাৰে ন হ'ব আৰু ঠিক আছে লাষ্ট সোতৰশ টকা মান সোতৰশ টকা আপোনাৰটো মানক আৰু মোৰটোও মানক ঠিক আছে ঠিক আছে দিয়ক দাদা সোতৰশ টকা কালিলৈ মৰণিং আপুনি আহি যাব নটা মানত ঠিক আছে